হেল্ল' অঁ বাইদেউ মই মানে আপোনাৰ দেৰগাঁৱৰপৰা কৈছিলোঁ হয় আপুনি মাছ বিকে বুলি গম পাইছোঁ অঁ মানে মোৰ আপোনাৰ ঘৰত অন্নপ্ৰসন এটা আছিলে ভাবিছোঁ আপোনাৰ ওচৰতে অৰ্ডাৰটো মাছৰ অৰ্ডাৰটো দিম বুলি ভাবিছিলোঁ অঁ আঁ কেতিয়ালৈ মানে অহা সোমবাৰলৈ মোক মাছখিনি লাগিছিলে ৰ'ব ৰ'ব হেৰি নহয় আপোনাৰ ওচৰত কি কি মাছ পাম বা এই ৰৌ মাছ আচ্ছা আচ্ছা ৰূপচন্দা ৰূপচন্দা তাৰপিছতে আৰু এই বৰালিটো বাৰু নালাগে এই ৰৌ মাছ আছেনে নাই ৰৌমাছটো কেনেকৈ দামটো অঁ আৰু এইটো কি ৰূপচন্দাটো অঁ কম বেছি নহ'ব নেকি অঁ অঁ আৰু বেলেগ মাছ নাপায় ন অঁ ৰৌ মাছটো বেছি ৰাখে ন ৰৌ মাছ আৰু ৰূপচন্দা অঁ আচ্ছা মই বাৰু ঘৰত পাতি মেলি চাওঁ যদি বেলেগ ঠিক কৰিছে বাৰু মই তেতিয়া আপোনাৰপৰা অনাটো নহ'ব বাৰু যদি বোলে ঘৰত কয় বোলে নাই ঠিক কৰা নাই তেতিয়াহ'লে মই আপোনালৈ ফোন কৰিম আপোনাৰপৰাই মাছটো আনিম আৰু অঁ অঁ জনাম বাৰু আগতীয়াকৈ জনাব লাগিব হয় নাই অঁ হ'ব বাৰু দিয়ক মই জনাই দিম আগতীয়াকৈ ঠিক আছে হ'ব